হেল্ল' দাদা এইটো জ্যোতি ৰেষ্টুৰেণ্ট হয়নে হয় দাদা মোক মোৰ দুটামান অৰ্ডাৰ আছিল কাইলৈ এটা বাৰ্থডে' প্ৰ'গ্ৰাম আছে গতিকে পঞ্চাছ পেকেট চিকেন ফ্ৰাইড ৰাইছ পঞ্চাছ পেকেট ভেজ ফ্ৰাইড ৰাইছ আৰু দহ পেকেট পনীৰ ফ্ৰাইড ৰাইছ লাগিছিল যদি আপোনালোকৰ দোকানত উপলব্ধ হয় তেনেহ'লে মই অৰ্ডাৰ কৰিব বিচাৰিছোঁ অঁ ঠিক আছে গতিকে আপোনালোকে যদি দিব পাৰে তেনেহ'লে কাইলৈ মোক দহ বজাৰ আগতে বস্তুখিনি লাগিব কাইলৈ দহ বজাৰপৰা মোৰ বাৰ্থডে' প্ৰ'গ্ৰামটো ইষ্টাৰ্ট হ'ব আপোনালোকে তাৰ আগতে ৰেডী কৰিব লাগিব খালি এটা কথা মন কৰিব যিহেতু মোৰ অনুষ্ঠানটোলে সৰু সৰু ল'ৰা ছোৱালী আহিব গতিকে আপোনালোকে আইটেমসমূহত জ্বলাটো কমকৈ দিব তেতিয়া ভাল হ'ব তদুপৰি মোৰ আৰু এটা সৰু অৰ্ডাৰ আছিল যদি আপোনালোকে

আপোনালোকৰ ৰেষ্টুৰেণ্টত উপলব্ধ তেনেহ'লে মোক এশ কাপ চাহো লাগিছিল চাহৰ সৈতে এটা সৰু পেকেট লাঞ্চো লাঞ্চৰ পেকেটো লাগে ধৰক এটা চিঙৰা আৰু এটা ৰসগোল্লা পেক্ কৰি দিলেই হ'ব তেনেকৈ এশটা পেকেট লাঞ্চ আৰু এশ কাপ ৰঙা চাহ ৰঙা চাহকাপত আপোনালোকে চেনি নিদিব চেনি নাখায় খালি আপোনালোকে মন কৰিব যিহেতু কাইলে দহ বজাৰপৰা মোৰ অনুষ্ঠানটো আৰম্ভ হ'ব তাৰ আগতে মোক বস্তুখিনি লাগিব আপোনালোকে ন বজাৰ আগত হোৱাকৈ ৰেডী কৰিব আৰু মই নিজে গৈ আপোনালোকৰ ৰেষ্টুৰেণ্টৰপৰা বস্তুখিনি লৈ আহিম আপোনালোকক পুনৰ জনাওঁ যে আপোনালোকে জ্বলাটো অকণমান যিকেইটা ফ্ৰাইড ৰাইছ ভেজ ফ্ৰাইড ৰাইছ পনীৰ ফ্ৰাইড ৰাইছ তাত কমকৈ দিব কাৰণ মোৰ যিসকল অতিথি অতিথিসকল সৰু সৰু গতিকে কথাটো অকণমান ধ্যান দিব আৰু কাইলৈ ন বজাৰ আগতে আপোনালোকে আইটেমখিনি ৰেডী কৰি থ'ব যাতে মই গৈ লৈ আহিব পাৰোঁ কাৰণ দহ বজাত মোৰ অনুষ্ঠানটো আছে এই কথাকেইটা ধ্যান দিলেই হ'ব তদুপৰি আপোনালোকৰ যদি কিবা প্ৰয়োজন হয় কিবা জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে মোক ফোনযোগে যোগাযোগ কৰিব পাৰে মই আপোনালোকক সেইখিনি আকৌ জনাই দিম গতিকে এইখিনিকে ক'লোঁ আপোনালোকে অৰ্ডাৰটো ভালদৰে যদি দিয়ে তেনেহ'লে আমাৰ ভাল হ'ব পৰৱৰ্তী সময়তো বিভিন্ন ধৰণৰ অনুষ্ঠান আছে গতিকে যদি আপোনালোকৰ আইটেমসমূহ ভাল হয় তেনেহ'লে পুনৰ আপ আমি আপোনালোকৰ পৰাই ল'ম সেই কথাটো আপোনালোকেও মনত ৰাখিব বাকী ধন্যবাদ খালী আপোনালোকে বস্তুখিনি ভালদৰে দিব বুলি আশা কৰিছোঁ ঠিক আছে ধন্যবাদ